আমাৰ ইয়াত অসমত বহুত সাংস্কৃতিক উৎচৱ পালন কৰা হয় আমি তাত বিহু পালন কৰোঁ বিহু আমাৰ অসমীয়াসকলৰ বিহুটো মেইন প্ৰধান উৎসৱ তাত আমি সেইটো পালন কৰোঁ আমি বিহুত বিহু যেতিয়া আমাৰ আহে বহাগ বিহু বহাগ বিহুত আমি প্ৰথম দিনা আমি গা পা ধুওঁ প্ৰথম দিনা গৰু বিহু হয় গৰু বিহুত আমি গৰুবিলাক আমি জলাহত লৈ যাওঁ লৈ গৈ কিনে আমি গৰুবিলাকক ভালদৰে গা ধুই দিওঁ দি কিনে দীঘল তিতাকে দীঘলতি বুলি কয় দীঘলতি পানীলাও এইবিলাক আমি লৈ যাওঁ এই দীঘলতি দি কোবাই কোবাওঁ গৰুবিলাকক গা ধোৱাই কোবাই আৰু কওঁ যে বছৰে বছৰে বাঢ়ি যা লাও বেঙেনা খাই যা এইবিলাক আমি আমাৰ যিবিলাক পৰম্পৰাগত যিবিলাক মানে ভাষা যিবিলাক আমাৰ নিয়ম নীতিৰ মাজত আমি সেইবিলাক কৈ কিনে গৰুক আমি দীঘলতিৰে কোবাওঁ কোবাই কিনে আমি যিবিলাক এই পানীলাও বেঙেনা মালা বনাই দিওঁ সেইবিলাক আমি পিন্ধাই দিওঁ গৰুক মূৰত পিন্ধাই দিওঁ দি কিনে আমি গৰুক ধুই কিনে আমি লৈ আহোঁ লৈ আহি আমি ঘৰত তেল সানি দিওঁ মূৰত গৰুৰ মূৰত তেল সানি দিওঁ তাৰ উপৰি আৰু গধূলি আমি যেতিয়া আমি জলাহৰ গৰু ধুব যাওঁ ধুই আহোঁতে আমি পথাৰৰ পৰা মেটেকা বিহু আৰু বিহুৰ গছ এই সৰু সৰু বিহুৰ গছ আছে সেইবিলাক আনো আনি কিনে আমি গধূলি ঘৰত আমি যে গৰু য'ত বান্ধো গোহালি ঘৰ তাতে আমি থোপা হিচাপত দিওঁ তাত এই খেৰ থাকে এই নৰা চৰা দিওঁ খেৰ দিওঁ মেটেকা বিহু আৰু কিবা আনি দিওঁ দি কিনে আমি থোপা দিওঁ দি আমাৰ যি বাঁহৰ যি বিচনী থাকে সেই বিচনী আমি সেই বিচনীৰে আমি বিচি দিওঁ গতিকে সেনেকৈ আমি সেইবিলাক পালন কৰোঁ আৰু তাৰ পিছদিনা আমাৰ মানুহৰ বিহু আমি বিহুৱান লওঁ বিহুৱান দি আমাৰ মা মাই আমাক বিহুৱান দিয়ে বিহুৰ বিহুৱান বিহুৱান নতুন দিয়ে কাপোৰ ধুই কিনে থৈ দিয়ে বিহু অহাৰ আগতে আৰু বিহুৰ দিনা যেতিয়া প্ৰথম দিনা গৰুৰ বিহু যাই তাৰ ছেকেণ্ড দিনা মানুহৰ বিহু আমাৰ বিহু ৰাতিপুৱাই কাপোৰবিলাক ধুই দিয়ে নতুন কাপোৰ আৰু আমি যেতিয়া দুপৰীয়া গা চা ধুওঁ গা চা ধোৱাৰ পাছত আমাক মায়ে আমাৰ গাত দিয়ে আৰু তেনেকৈ আমাৰ এই উৎসৱটো পালন কৰা হয় বিহু আৰু সাংস্কৃতিক এটা ভাল উৎসৱ লগতে আমাৰ বিহুৰ আমাৰ বিভিন্ন জেগাৰ হুঁচৰিৰ দল থাকে হুঁচৰি গায় ধৰা লগতে আমাৰ মুকলি বিহু হয় মুকলি বিহু পতা হয় আমাৰ গাঁৱত গাঁৱত মুকলি বিহু পতা হয় তাত বিভিন্ন জেগাৰ পৰা আনা এই বিহুৰ দল আহে ঢোল পেঁপা গগনা লৈ আহে লগতে আৰু নাচনিসকলে এই মুগাৰ মেখেলা চাদৰ এইবিলাক পিন্ধি আহে খোপাত কপৌ ফুল লয় লৈ আৰু হাততো পিন্ধে এইবিলাক পিন্ধি গগনা গগনা বজায় ছোৱালীসকলে নাচে এইবিলাক ল'ৰাসকলেও মুগাৰ ড্ৰেছ পিন্ধে এইবোৰ পিন্ধি ঢোল বজায় পেঁপা বজায় বাজে সেইবিলাক বজে আমাৰ সেইটো সাংস্কৃতিক উৎসৱ বিহু বিহুটো মানে সাফল্যমণ্ডিত কৰি তোলে আৰু আমাৰ অসমীয়া আমাৰ বিহুৰ বাহিৰেও বড়ো আমাৰ যিটো জনগোষ্ঠী বড়োসকলো পালন কৰে বৈশাগু বুলি কয় তেওঁলোকেও তেনেকৈ দখনা পিন্ধে মহিলাসকলে ল'ৰাসকলেও কাপোৰ পিন্ধে পিন্ধি কিনে ডেন্স কৰে ঘৰে ঘৰেও যায় আচলতে আমাৰো যায় আমাৰ আমিও আমাৰ যিবিলাক দল বিহুৰ দল ঢোল পেঁপা গগনা এইবিলাক লৈ আমি ঘৰে ঘৰে যাওঁ মানুহৰ চোতালত আমি বটা লৈ যাওঁ বটাৰে আমি সেৱা কৰি গৃহস্থক আমি বিহু মাৰোঁ হুঁচৰি গাওঁ চোতালত হুঁচৰি গাই মানুহৰ মংগলৰ কাৰণে আমি সেৱা জনাই আমি ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰোঁ আৰু হুঁচৰি গাই আমি তেনেকৈ ঘৰে ঘৰে যাওঁ গতিকে এনেকৈ আমি পালন কৰোঁ তাৰ উপৰি আৰু বিভিন্ন জনগোষ্ঠীৰে আছে সাংস্কৃতিক অনুষ্ঠান তেওঁলোকে পাতে আমাৰ নিচিনা বেলেগ বেলেগ সিহঁতে মিচিংসকলেও পাতে তেওঁলোকৰো নিজৰ নিজৰ থাকে আমাৰো অসমীয়াৰ আছে বড়োসকলেও পাতে আৰু অন্যান্যসকলেও পাতে এনেকৈ আমি আমাৰ যি সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠানটো আমি ৰক্ষা কৰোঁ ইয়াৰ উপৰি এই দিনটোত আমাৰ খুব মনবিলাক ভাল লাগে আমাৰ প্ৰফুল্ল হয় মনবিলাক আমি খুব এটা উৎসৱমুখৰ পৰিৱেশ হয় বিহুৰ সময়ত আমাৰ চব মানুহ একলগ হৈ আমি ফুৰা চকা কৰোঁ আলহী ঘৰত যাওঁ আৰু নতুন নতুন কাপোৰবিলাক আমাক আমাক দি দিয়ে দেউতা বা মাই বিহুৰ হিচাপত গতিকে তেনেকৈ আমি পালন কৰোঁ বিহু উৎসৱটো